হাঁহ কুকুৰাৰ গাত জন্ম হোৱা পৰজীৱী ৰোধ কৰিবৰ কাৰণে মই সদায় কুকুৰাৰ গঁৰালত ফৰ্মেলিন বুলি এটা ঔষধ পায় সেইটো স্প্ৰে' কৰোঁ আৰু কুকুৰাৰ গাটো মৰা হয় কেতিয়াবা কেতিয়াবা গঁৰালৰ ভিতৰত চূণ ছটিয়াই দিয়া হয় তেতিয়াও পৰজীৱী এইবোৰ পৰা ৰক্ষা কৰিব পাৰি আৰু হাঁহ কুকুৰাৰ কিছুমান বেমাৰৰ পৰা হাত সাৰিবৰ কাৰণে

কুকুৰাৰ চকুত বা নাকত ভেকচিন দিওঁ ভেকচিন দিয়াৰ উপৰিও আৰু তিনি মাহৰ মূৰে মূৰে হাঁহ কুকুৰাবোৰক বেজী দিয়া হয় বেজী দি থাকিলে কিছুমান সোঁচৰা বেমাৰৰ পৰাও ৰক্ষা পৰে ঠিক তেনেকৈ ব্ৰইলাৰকো আমি ভেকচিন দিওঁ বইলাৰ বিশেষকৈ ছদিনৰ দিনা ভেকচিন দিয়া হয় আৰু বাৰ দিনৰ দিনাও ভেকচিন মাৰোঁ আৰু ব্ৰইলাৰৰ গাত সদায় স্প্ৰে' কৰি থকা হয় পৰজীৱী এইবোৰ কাৰণে বেমাৰ আজাৰ কাৰণেও স্প্ৰে' কৰি থকা হয় গঁৰালৰ ভিতৰত আৰু কুকুৰাক বিশেষকৈ লোকেল কুকুৰাবিলাকক ভেকচিনটো দিব লগা হয়ে নহ'লে কিছুমান বেমাৰক আহিলে সিহঁতক ৰক্ষা কৰিব নোৱাৰি গতিকে ভেকচিনটো মাজে মাজে দি থাকোঁ আৰু গঁৰালটোতো সদায়ে চফা কৰিব লগাই হয় গঁৰাল চাফ গঁৰাল চাফ চিকুণ কৰি থ'লেও পৰজীৱী এইবিলাকৰ পৰা ৰক্ষা পাব পাৰি তেনেকৈ আমি হাঁহ কুকুৰাক পৰজীৱীবোৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ

কুকুৰা কুকুৰা হাঁহ ভ্ৰমণ কৰিলে বহু কথা মনত ৰাখিব লগা হয় যেনেকৈ মানুহক যেনেকৈ যত্ন কুকুৰাক ল'ব লগা হয় মাজে মাজে ডি ডি টি পাউদাৰো ছটিয়াও গঁৰালৰ ভিতৰত আৰু বাঁহবিলাকত কণী পৰা বাঁহবোৰত সদায় যিখিনি খেৰ বা কাপোৰ দিওঁ সেইবিলাক পোৱালি ওলোৱাৰ পিছত ধুই পেলোৱা হয় বা খেৰবোৰ উলিয়াই জ্বলাই দিয়া হয় যদি জ্বলাই নিদিওঁ তাক কিছুমান হুমি বুলি কওঁ চাহী টাইপৰ হুমি হয় খুব পিৰ পিৰনি হয় খজুৱতি হয় তেনেকৈও কুকুৰাবিলাকৰ অনিষ্ট হয় গতিকে খুব চাফ চিকুণ কৰি ৰাখিব লগা হয় গঁৰালটো বিশেষকৈ আমি সদায় স্প্ৰে কৰি থাকোঁ ফৰ্মেলিন স্প্ৰে কৰোঁ ফৰ্মেলিনটো প্ৰায় স্প্ৰে কৰা হয় মাজে মাজে ফেনাইলেও চাইডৰবিলাকত মাৰি দিওঁ ফেনাইল চেনাইল দি চাফা কৰি ৰাখোঁ ব্ৰইলাৰ গঁৰালটোতো মাজে মাজে মচিয়েই থাকোঁ মচি দিব লগা হয় আৰু যিবোৰ ফলীয়া পাৰোঁবিলাক সদায় উলিয়াই পেলাই দিওঁ আকৌ নতুনকৈ পাৰোঁ মাজে মাজে চূণ ছটিয়াই থাকোঁ চূণটো প্ৰায় ছটিয়াবলগা হয় চূণ দিলেও কিছুমান হেৰিয়ৰ পৰা বেমাৰ আজাৰ পৰাও ৰক্ষা পৰিব পাৰি আৰু চাহী তাহীবোৰৰ পৰাও বাচি থাকিব পাৰি বিশেষকৈ হাঁহৰ ক্ষেত্ৰত ইমান এটা হেৰি নহয় বাৰু হাঁহ গঁৰালটো সাৰি পুচি থাকিলেই বাহিৰা একো পৰজীৱীয়ে বস্তুবিলাক নহয় তাত যেনিবা বিশেষকৈ কুকুৰাৰ গাত বেছি হয় হুমি হওক বা চাহী হওক কুকুৰাৰ গাঁতহে হয় গতিকে আমি ঔষধ দি থাকোঁ তিনিমাহৰ মূৰে মূৰে বেজীও দি থাকোঁ খোৱা দৰৱো পোৱা যায় পাউদাৰৰ নিচিনা এটা পায় সেইটো খুৱাই থাকোঁ মাজে মাজে পাউদাৰ এটা হালধীয়া ৰঙৰ পাউদাৰ এটা পাওঁ সেইটো দিওঁ খাবৰ কাৰণে দানাৰ লগত সানি দিব লাগে আৰু চকুত দিয়া দৰৱ এটাও আছে সেইটোও দিয়া হয় নাকতো দিয়া হয় দৰৱ কুকুৰা পোৱালীবিলাক সৰু হৈ থাকোঁতে দিওঁ আৰু কুকুৰা পোৱালী ওলোৱাৰ চাৰি পাঁচদিনৰ পিছতে দিয়া হয় ঠিক এনেকৈ প্ৰতিপালন কৰোঁ আৰু হাঁহ কুকুৰা